অ' আছে দাদা অ' আছে দাদা আপোনাৰ আপেল কল আঙুৰ নাচপতি কুঁহিয়াৰ চব আছে আপেলৰ কিলো আঢ়ৈশ টকা আছে দুইশ দুইশ টকীয়া এটা আছে আৰু আঢ়ৈশ টকীয়া এটা আছে নাচপতি আপোনাৰ দুইশ টকা কেজি অ' মালভোগ কল ভাল কল আপোনাৰ সত্তৰ টকা কৰি আশী আশী কুঁহিয়াৰো আছে আপোনাৰ কুঁহিয়াৰ লাগিব মই দোকান আপোনাৰ চাৰে চাৰে পাঁচটা মানত আহি যাব আপুনি মানে মই বস্তুখিনি আনি আনি দিম আৰু আপোনাক কি কৈছে দাদা কওকচোন অ' অ' অ' অ' হ'ব দিয়ক নাৰিকলো আছে হেৰি ডাব নাই এইটো আছে অ' আছে যোৰা আপোনাৰ আশী টকা অ' যোৰা সত্তৰ টকা কৰি দিম আৰু আপুনি আহিব কি কৈছে আপোনাক কোনটো বা লয় দুইশ আছে আঢ়ৈশ আছে আপুনি আহিব ঠিক আছে দিয়ক তেতিয়াহ'লে আপুনি আহিব অ' অ' দিয়ক